মোৰ ঘৰ বৰপথাৰ পশ্চিম বৰপথাৰত মই এতিয়া এই সাংস্কৃতিক বিষয়ৰ ক্ষেত্ৰত মই আমাৰ ইয়াত এই বিশেষকৈ ভোগালী বিহু ৰঙালী বিহু দৌল উৎসৱ আৰু এই শিৱ উৎসৱ এইকেইটা সচৰাচৰ আমি পালন কৰি থাকোঁ ইয়াতে আমি সহযোগৰ ক্ষেত্ৰত মানে আনৰ পৰাও কিছুমান এই হেৰি কৰি আনো কালেকচন কৰি আনো সভাখন চলাবৰ কাৰণে বা বিহুখন চলাবৰ কাৰণেও আমি কিছুমান এই আনৰ পৰা দান বৰঙণি বিচাৰি তেনেকে আমি উৎসৱটো পালন কৰোঁ তাৰোপৰিও আমি এই সাংস্কৃতিকৰ ক্ষেত্ৰত আমি ল'ৰা ছোৱালী সৰু সৰু ল'ৰা ছোৱালীখিনিক ভৱিষ্যতৰ উন্নয়নৰ কাৰণে কেনেকৈ আগবঢ়াই নিব পাৰি সেই ক্ষেত্ৰত কিছুমান সাংস্কৃতিক অনুষ্ঠান পতা হয় যেনে আমি সন্ধিয়া সাংস্কৃতিক সন্ধিয়া পাতোঁ ডেন্স ডেন্স কৰাব বিচাৰোঁ গান গাবলৈ কওঁ এনেকে ধৰণৰ এনেধৰণৰ কিছুমান আমি এই পালন কৰি আহি আছোঁ লগতে আমি ৰঙালী বিহুটো ঠিক তেনেকে আগৰ পৰা কিছুমান প্ৰশিক্ষণপ্ৰাপ্ত ব্যক্তিসকলক আমি আনি সৰু সৰু ল'ৰা ছোৱালীক এই যুৱতী ল'ৰা ছোৱালীক কিছুমান প্ৰশিক্ষণ দিয়াওঁ দি আমি তেওঁলোকক এই সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে এই তেওঁলোকক কিছুমান উদগনি দিয়াৰ ব্যৱস্থাটো কৰোঁ এনেধৰণৰ আমি এই ৰঙালী বিহুটো পালন কৰোঁ লগতে নাচ গানৰ ক্ষেত্ৰতো বা বিহুগীতৰ ক্ষেত্ৰতো আমি এইবিলাক সহজতে যাতে অন্য ক্ষেত্ৰত কিছুমান আগবাঢ়ি যাব পাৰে বা ভাল ভাল প্ৰগ্ৰেম কিছুমানত যোগদান কৰিব পাৰে ঠিক তেনেকুৱা কৰাৰ আমাৰ প্ৰচেষ্টা কিছুমান থাকে তাত কিছুমান ফেইলাৰো হয় কিছুমান আকৌ এই আগবাঢ়িও যায় বিশেষকে এইবাৰ ৰঙালী বিহুত আমাৰ ইয়াৰ পৰা চাৰিজনী ছোৱালীও এই আমাৰ গুৱাহাটীত তাত এই বিহু নাচিবলৈ যাবলৈ সক্ষম হৈছে গতিকে ঠিক তেনেকুৱা ধৰণৰ আমি কিছুমান প্ৰশিক্ষণপ্ৰাপ্ত ব্যক্তিসকলক আনি এই ৰিহাচল কৰাই এনেকা আগবঢ়াই নিয়াৰ চেষ্টা কৰোঁ

সচৰাচৰ দৌলটো আমি ধাৰ্মিক ক্ষেত্ৰত যাওঁ গতিকে তাত নাম প্ৰসংগ কৰি আমি দৌল উৎসৱ পালন কৰোঁ লগতে আমি এই দৌল উৎসৱৰ জৰিয়তে আমি ইয়াত দোকান পোহাৰৰো ক্ষেত্ৰত ব্যৱসায়ীসকলকো আমি এটা সুবিধা দিওঁ তেওঁলোকেও যাতে দুই এপইচা পায় সেই সুবিধাৰ্থে আমি দোকান পোহাৰ মানে পাতিবলৈ আমি সুবিধাটো দি যাওঁ আৰু লগতে আমাৰ ওচৰ চুবুৰীয়া ব্যক্তিসকলেও ইয়াতে সহজতে কিছুমান দূৰ্লভ বস্তু পোৱাৰ যাতে ব্যৱস্থাটো হয় সেইকাৰণে সেইবোৰৰ কাৰণেই আমি তেওঁলোককো আমি জনাই এই সংগ্ৰহ কৰোঁ এনেধৰণৰ কিছুমান আমি আগবঢ়াই বঢ়াই লৈ যোৱাৰ প্ৰচেষ্টা কৰি আছোঁ ইয়াতে আমি কিমান দূৰ